অঁ আপুনি ডক্তৰ ভাগৱতী নেকি অঁ আচ্ছা মই নলবাৰীৰ পৰা কৈছিলোঁ আচ্ছা মোৰ মানে এনেকৈ টেষ্ট কৰাইছিলোঁ ডাইবেটিচ শ্ব' কৰিছিলে ফাচটিংটো অলপ বেছি আছিলে গতিকে মানে কেনেকুৱা কি ধৰণৰ পিকশ্বনচ বা কেনেকুৱাকৈ আপুনি কি চাজেষ্ট কৰে ক'বচোন হয়

আচ্ছা হয় আৰু তাৰপিছত হয় মই তিনি সাঁজে খাওঁ হয় হয় হয় হয় হয় হয়

হয় তাৰপিছত

হয় হয় হয় আৰু আলুজাতীয় বস্তুবোৰ এৰিব লাগিব চাগে মটিৰ তলৰ হয় হয় হয় হয় হয়

হয় হেল্ল' হয় অঁ আচ্ছা আচ্ছা চুগাৰটো টেষ্ট কৰি থাকিম বাৰু ৰেগুলাৰকৈ অঁ ঠিক আছে ঠিক আছে থেংক ইউ